হয় দাদা কওক হয় আপোনাক কেনে ধৰণৰ ফল মূল লাগে লিচু আৰু আম ন আপোনাক লিচু আৰু আম কিমানকৈ লাগিব অৰ্থাৎ আপুনি হ'লচেলত ল'ব নে আপুনি হয় হয় আপুনি এই লিচু আৰু আমখিনি নিশ্চয়কৈ ক'ৰবাত বিক্ৰী কৰিব নে কিবা আপোনাৰ অনুষ্ঠানৰ কাৰণে

এতিয়া হয় হয় মই সেইটো ক'বলৈকে গৈছিলোঁ যে যদি আপুনি হ'লচেল লয় তেতিয়া আমৰ প্ৰতি কে জি আমত তেতিয়া আপুনি মোক দিব লাগিব ত্ৰিছ টকাকৈ আৰু যদি লিচুৰ হ'লচেল ৰেটত যায় হ'লচেল ৰেটত তেতিয়া আপুনি মোক প্ৰতি কেজিত দিব লাগিব আঠাইছ টকাকে অফাৰ বুলি ক'লে যিহেতু আপুনি যথেষ্ট পৰিমাণে ক্ৰয় কৰিছে গতিকে আপোনাৰ মুঠ যিমান দাম হ'ব সেই দামৰ পৰা আমি পাচ শতাংশৰ পৰা দহ শতাংশ আমি অফাৰ দিব পাৰোঁ এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ লিচু আৰু বিভিন্ন ধৰণৰ আম আছে এতিয়া আপোনাক কেনে ধৰণৰ লিচু আৰু আম লাগে অসমৰ লিচু আৰু আম লাগিব নে আপোনাক বাহিৰৰ পৰা ইমপৰ্টেদ লাগিব হয় অসমত আমাৰ ইতিমধ্যেই তেজপুৰৰ লিচু আছে যিটো লিচুৱে ইতিমধ্যেই জি আই টেগ পালে সেই তেজপুৰৰ লিচু আমাৰ ষ্টকত আছে আৰু তাৰ লগতে আমাৰ ওচৰত লোকেল আমৰ বিভিন্ন ব্ৰীড আছে গতিকে আপুনি সেই লোকেল আমো ল'ব পাৰে আপুনি কোন ঠাইৰ পৰা ফোন কৰি আছে হয় লখিমপুৰ জিলাৰ ভিতৰত আমাৰ ফ্ৰী হোম ডেলিভাৰী এভেলেবল আছে আপুনি আপোনাৰ এড্ৰেচটো যদি আমাক সম্পূৰ্ণকে জনাই তেতিয়া আমি আপোনাৰ নিশ্চয় ঘৰতে এই ডেলিভাৰী দি অহাৰ ব্যৱস্থা কৰিব পাৰিম

হয় প্ৰডাক্টখিনি সম্পূৰ্ণৰূপে ভালেই হ'ব যদিহে কিবা প্ৰডাক্ট বেয়া আহে তেতিয়া সেই প্ৰডাক্টখিনি আমি এসপ্তাহৰ ভিতৰত যদি আপুনি আমাক কয় এইখিনি বেয়া বস্তু আহিছে তেতিয়া আমি এইখিনি ঘূৰাই লোৱাৰ ব্যৱস্থা ল'ম আপুনি অনলাইন পদ্ধতিটো দিব পাৰে আৰু হোম ডেলিভাৰী কৰিবলৈ যোৱা ল'ৰাজনৰ হাততো দিব পাৰে কিন্তু যদিহে আপুনি হোম ডেলিভাৰী কৰিবলৈ যোৱা ল'ৰাজনৰ হাতত দিয়ে তেতিয়া আপুনি অন্ততঃ ত্ৰিছ শতাংশ ধন আগতীয়াকে অনলাইন যোগেদি জমা দি ল'ব লাগিব

ধন্যবাদ দাদা